সম্পূৰ্ণকৈ সম্পূৰ্ণৰূপে খাদ্যৰ বাবে ভ্ৰমণ কৰিছোঁ বুলি একজেক্টলিতো ক'ব নোৱাৰিম কিন্তু ভ্ৰমণ কৰাৰ সূত্ৰে বিভিন্ন জেগাত নানান ব্যঞ্জনৰ লোভ উঠাবলৈ মই সক্ষম হৈছোঁ ঠিক তেনেধৰণে ক'বলৈ গ'লে মই আমাৰ তেজপুৰৰ পৰা বেছি দূৰ নহয় বৰগাং নামেৰ এখন জেগা আছে তালৈ গ'লে তাত খুব সুস্বাদু কালাকান পোৱা যায় কালাকানখিনি ইমানেই সুস্বাদু হাতেৰে ধৰিবই নোৱাৰি হাততেই মেল্ট হৈ যায় ঠিক তেনেধৰণে বোকাখাত গৈছোঁ বোকাখাতৰ পেৰা খাবলৈ গৈছোঁ তাত পেৰাৰ সোৱাদ খুব ভাল তাত যোনখন হোটেললৈ যোৱা যায় প্ৰত্যেকখন হোটেলতে বিভিন্ন মানে বেলেগ বেলেগ টেষ্টৰ পেৰা পোৱা যায় কিন্তু তাৰ মাজতে এখন আছে কাঞ্চা হোটেল বুলি সেইখন হোটেলত গ'লে বেছি ভাল পেৰা পোৱা যায় তাৰপৰা তাৰ উপৰি মই পঢ়া শুনাৰ ক্ষে সূত্ৰে বাহিৰত থাকিবলৈ সুবিধা পাইছিলোঁ আৰু সেই সুবিধা সুবিধা সুবিধাত সেই সুবিধাত পৰি মই বিভিন্ন জেগা ফুৰিবলৈ সক্ষম হৈছিলোঁ তাৰ মাজতে কেৰেলাত কেইবাখনো জেগা ফুৰিবলৈ সক্ষম হৈছিলোঁ তাৰ মাজতে আলাপী গ'লো তাত গৈ পেলাই এটা বস্তু দেখি খুব ভাল লাগিলে তাৰ খোৱা বোৱা ব্যঞ্জনবোৰ আমাৰ অসমৰ সৈতে খুবেই মিলে মই তাত গৈ কলপিঠা খাবলৈ পাইছোঁ তাত গৈ পেলাই মই পানী পিঠা খাবলৈ পাইছোঁ যোনখিনি দেখি মোৰ অসমলৈ খুবেই মনত পৰিছিলে আৰু তাত তাত থকা সময়ছোৱাত মই এটা বস্তু আৰু আচৰিত হৈছিলোঁ দেখি পেলাই তাত বাৰ মাহেই আম লাগে গতিকে যোনখিনি মানুহে যোনে আম খাই ভাল পায় আম খোৱা মানুু আম খাই ভালপোৱা মানুহখিনিৰ কাৰণে কেৰেলা এখন সঁচাই মানে যাবলগীয়া ডেষ্টিনেচন আৰু তাত ব্যঞ্জনত মই আৰু এটা বস্তু দেখি খুবেই আচৰিত হৈছিলোঁ তাত মই মিঠা জলকীয়া দেখিবলৈ পাইছিলোঁ জলকীয়াও যে মিঠা থাকিব পাৰে সেইটো মই প্ৰথমবাৰৰ বাবে তেতিয়া গম পাইছিলোঁ আৰু ব্যঞ্জন বুলি ক'বলৈ গ'লে ছাউথ ইণ্ডিয়াত বিশেষকৈ ড'চা ইদলি চাম্বাৰ এইখিনিতো ষ্টেপল ফুড চলেই তাৰ উপৰিও কিছুমান স্নেকক্স পোৱা যায় যোনখিনি স্নেকক্স মানে খাই অসমলৈ খুবেই মনত পৰিছিলে কাঠ আলুৰে এটা চিপছ বনোৱা যায় কাঠ আলুৰ চিপছখিনি খাই খুবেই ভাল লাগিলে মোৰ তাৰ উপৰি পানী পিঠা তাৰ পিছতে কেটলি পিঠা আৰু কঁঠালেৰে বনোৱা মালপোৱা এইখিনি বস্তু বেলেগ এখন ৰাজ্যত গৈ খাবলৈ পাই খুবেই ভাল লাগিছিলে আৰু মই টেষ্ট উঠাবলৈ সক্ষম হৈছিলোঁ মই তাত থকা অৱস্থাত কৰ্ণাটকতো কেইবাখনো জেগাত ফুৰিবলৈ গৈছোঁ তাতো ব্য়ঞ্জন মই নানান ব্যঞ্জন পাবলৈ সক্ষম হৈছিলোঁ খালী মছলাৰ পৰিমাণটো অলপ বেছি হয় কিন্তু তাৰ তাৰ বাহিৰে খাবলৈ খুবেই সুস্বাদু খাদ্য পোৱা যায় কেৰেলাৰ আলাপী নামৰ জেগাটো যেতিয়া ফুৰিবলৈ গৈছিলোঁ তাত মিছা মাছৰ বিবিধ ব্যঞ্জন খাবলৈ সক্ষম হৈছিলোঁ তাত টাইগাৰ প্ৰণছ খাবলৈ সক্ষম হৈছিলোঁ এটা এটা মিছা মাছৰ ওজন যে সাতশ গ্ৰাম আঠশগ্ৰাম থাকিব পাৰে সেইটো প্ৰথমবাৰৰ বাবে জীৱনত গম পাইছিলোঁ

তাৰ উপৰি মই কৰ্ণাটকাত থাকোঁতে বিভিন্ন জেগাত ফুৰিবলৈ গ'লোঁ কৰ্ণাটকত ফুৰিবলৈ যোৱা সময়খিনিত মই তাত সুস্বাদু খাদ্য মই পাবলৈ তাত মানুহবিলাকৰ কাৰণে আমাৰ নিচিনাকৈ মাছ মাছৰ ব্যঞ্জন পাবলৈ বৰ এটা সুবিধা নহয় আমি যেনেকৈ এতিয়া নদীৰ মাছ খাবলৈ পাওঁ তাৰ মানুহখিনিয়ে নদীৰ মাছ পাবলৈ নাই যিহেতু গোটেই ছাউথ ইণ্ডিয়াত অকল এখন নদীয়েই আছে চাৰিখন ষ্টেটক ক'ভাৰ কৰিবলৈ চাৰিখন ষ্টেটৰ মানুহে এখন নদীৰ পৰাই মাছ খায় অসমলৈ অসমত যেতিয়া বিভিন্ন জেগাত ফুৰিবলৈ যোৱা হয় যেতিয়া যেতিয়া আপাৰ আসাম ফালে যোৱা হয় যোৰহাট যোৱা হয় বা ডিব্ৰুগড় যোৱা হয় গ'লে খাবলৈ জখলাবন্ধাত সোমোৱা হয় জখলাবন্ধাত এখন নাম ল'বলগীয়া হোটেলৰ নাম আছে যোনখনৰ নাম বৰুৱা হোটেল বৰুৱা হোটেলত তাত মটন খাবলৈ খুবেই ভাল লাগে তাৰ মটনৰ টেষ্ট কোনোবা যদি সেইফালে পাৰ হৈ যায় সকলোৱে ল'ব পাৰিব ল'বলৈ খুবেই ভাল তাৰোপৰি আৰু এটা বস্তু ভাল লাগে আমাৰ অসমৰ থলুৱা খাদ্যবিলাক যেতিয়া প্ৰচলন হয় সেইটোক লৈ পেলায় সচাঁকেই গৌৰৱান্বিত হওঁ এতিয়া কাজিৰঙাৰ ফালে গ'লে এখন অৰ্কিড ৰিজৰ্ট আছে সেই অৰ্কিড ৰিজৰ্টত মানুহে গৈ অকল খোৱা বোৱাৰ ব্যঞ্জনেই যে ল'ব পাৰিব সেইবুলি কথা নাই কিয় তাত খোৱা বোৱাৰ নানান ব্যঞ্জনৰ ওপৰিও তাত আমাৰ সা আমাৰ জাতীয় সাজ পোছাক পৰা আৰম্ভ কৰি থলুৱা খাদ্য বা থলুৱা আমাৰ চাউলৰ উৎপাদন কি কি চাউলৰ উৎপাদন হয় সেইখিনি গোটেইখিনি মানুহে তাতেই গম পোৱা যায় ঠিক তেনেধৰণে আৰু যদি আগবাঢ়ি যোৱা হয় যোৰহাট পাৰ হৈ পেলাই নীলকণ্ঠ ধাবা বুলি এখন ধাবা আছে তাত হাঁহৰ মাংসৰ সোৱাদ ল'বলৈ যোনে ভাল পায় হাঁহৰ মাংস সোৱাদ লোৱা ভাল পোৱা মানুহে সেইখন ধাবাত সোমোৱাতো সোমালে সঁচাকেই ভাল পাব সেই ঠিক তেনেধৰণে ঘুৰি আহি পেলাই এই আজি এতিয়া বিশ্বনাথ চাৰিআলিত বাইদেউ হোটেল বুলি এখন হোটেল আছে সেই হোটেলখনত বহুত ধৰণৰ সুস্বাদু খাদ্য পোৱা যায় থালিখন যেতিয়া দিয়া হয় থালিখনত যিমানবোৰ আইটেম দিয়া হয় আইটেমবোৰ গন্তি কৰিয়েই শেষ নহয়গৈ ইমানবোৰ আইটেম দিয়া হয় ক'ৰ পৰা আৰম্ভ কৰিব ক'ৰপা শে ক'ত শেষ কৰিব কিন্তু প্ৰত্য়েকটো আইটেম ইমানেই সুস্বাদু যে কাঁহী লাষ্টলৈকে চাফা হৈ যায়গৈ তেজপুৰলৈ আহিলে তেজপুৰত কেইবাখনো ভাল ভাল হোটেল আছে তাৰ ভিতৰতে নাম ল'ব লাগিব এখন হৈ গ'ল মৌচুমী হোটেল য'ত নেকি দুপৰীয়া আহাৰ খাবলৈ মানুহৰ লাইন লাগি থাকে অতি সুলভ মূল্যত বহুত সুস্বাদু খাদ্য পোৱা যায় তাতে এতিয়ী খোৱা বোৱা বিবিধ ব্যঞ্জন বুলি ক'লে আমি কলকাতাখনক কিটচেন কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা কোৱা যায় গতিকে কলকাতাত গ'লে ষ্ট্ৰিট ফুড খাবলৈ কাৰণে যোনখিনি মানুহে ষ্ট্ৰিট ফুড খা খাই ভাল পায় সেইখিনি মানুহৰ কাৰণে কলকাতাৰ ষ্ট্ৰিট ফুড আৰু দিল্লীৰ ষ্ট্ৰিট ফুড এই ষ্ট্ৰিট ফুডখিনি সঁচাকেই মানে নাম নাম ল'বলগীয়া কলকাতাত গ'লে কাঠি ৰুলৰ পৰা আৰম্ভ কৰি এইখিনি যোনখিনি স্নেকচ পোৱা যায় সেইখিনি সঁচাকে সুস্বাদু হয় সেইখিনি সুস্বাদু ব্যঞ্জন ল'বলৈ মই সক্ষম হৈছোঁ আৰু মই এইখিনি জনাবলৈ পাই সুখী হৈছোঁ যে সঁচাকেই সুস্বাদু সেইখিনি আমাৰ গুৱাহাটীত গ'লে খাবলৈ বহুতখিনি জেগাত মানে সুস্বাদু খাদ্য পোৱা যায় তাৰ ভিতৰতে মই এখন কিটচেন গৈছিলোঁ মিচিং কিটচেন বুলি মিচিং কিটচেনত যোনখিনি খাদ্য পোৱা যায় সেইখিনি খাদ্য সঁচাকেই নাম মানে উল্লেখ কৰিবলগীয়া তাত পিঠাগুড়ি দি গাহৰি মাংস বনোৱা হয় তাৰোপৰি তিলেৰে গাহৰি মাংস বনোৱা হয় কচু দি গাহৰি মাংস বনোৱা হয় গতিকে গাহৰি মাংসৰ সোৱাদ যোনখিনি মানুহে লৈ ভাল পায় তেওঁলোকৰ কাৰণে মিচিং কিটচেন এবাৰ যোৱাতো গ'লে সঁচাকৈ সুখী হ'ব সকলো